বিভিন্ন ঋতুত আমাৰ অঞ্চলৰ জলবায়ু বেলেগ বেলেগ হোৱা দেখা যায় সাধাৰণতে গ্ৰীষ্মকালত সূৰ্যৰ উত্তাপ বাঢ়ি যায় জলবায়ুত আদ্ৰতাৰ পৰিমাণো বাঢ়ি যোৱা দেখা যায় কেতিয়াবা মাজে সময়ে ধাৰাষাৰ বৰষুণ হোৱাও দেখা যায় এই সময়ত জীৱ জন্তুৱে গছৰ ছাঁ বা আন ঠাণ্ডা ঠাইতো আশ্ৰয় লয় এই সময়ত গছসমূহত বিভিন্ন প্ৰকাৰৰ পকা ফলো দেখা যায় যেনে আম কঁঠাল লিচু আদি আৰু শৰৎ কাল আৰম্ভ হয় আহিন কাতি মাহত শৰৎ কালৰ ঋতুটো অনুভৱ হয় এই ঋতু নাতিশীতোষ্ণ ধৰণৰ এই ঋতুত বৰষুণৰ পৰিমাণ কমে বতৰ ফৰকাল হয় শেৱালী বকুল আদি ফুল কেৱল এই কালছোৱাতে আমি দেখো শৰতকালত এই কালছোৱা আমাৰ খুবে ভাল লগা সময় শেৱালীৰ আমোলমোল গোন্ধ এইবিলাক বকুলৰ গোন্ধ এইবিলাকে আমাৰ মনবিলাক খুব মানে মনোমোহা কৰি তুলে এই সময়ছোৱাত আৰু শীতকালৰ সময়ছোৱা হৈছে মাঘ ফাগুণ এই দুই মাহ মিলি আমি শীতকাল গঠিত হয় এই সময়ত শীতৰ প্ৰকোপ চৰম পৰ্যায়ত উপনীত হয় নৱেম্বৰ মাহৰ শেষৰ পৰা শীতকাল আৰম্ভ হয় ইয়াৰ পাছৰ বসন্ত কালছোৱাত আমি চ'ত আৰু বহাগ মাহত বসন্ত কাল অনুভৱ হয় এই সময়ত উত্তাপ লাহে লাহে বৃদ্ধি হয় আৰু এই সময়ছোৱাত দুই এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয় এই ঋতুত গছৰ কুঁহিপাত ওলায় আৰু বিভিন্ন ধৰণৰ ফুল ফুলে এই সময়ছোৱাত নানা ধৰণৰ উৎসৱ পাৰ্বণ এইবিলাকত পালন কৰে মানুহে খুবেই ভাল লগা এই বসন্ত কালৰ সময়ছোৱা মানে ৰং আনন্দৰ কাল সময় এই সময়ছোৱা আৰু বৰ্ষাকাল গ্ৰীষ্মকালৰ পিছৰ ঋতু হৈছে বৰ্ষাকাল এই সময়ত আমাত আমাৰ অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হয় খাল বিল নৈ পানীৰে উপচি পৰে শাওন ভাদ মাহৰ এই ঋতু বিদ্যমান হয় আমি যোৱা কিছু বছৰৰ পৰা এই ঋতুবিলাকৰ কিবা মানে অলপ পৰিৱৰ্তন পৰিলক্ষিত হৈছে মানে আগৰ সময়ছোৱাতকৈ এতিয়া মানে আমাৰ গৰমৰ উত্তাপ বহুত পৰিমাণে বাঢ়ি যোৱা দেখা যায় মানুহে গছ গছনিবিলাক কাটি ধ্বংস কৰি দিছে আৰু বৰষুণৰ পৰিমাণো কমি যায় সেইকাৰণে আমি মানে আগৰ তুলনাত বৰ্তমান মানে গৰম বহুত হোৱা দেখা যায় বহুত উতাপ মানে বাঢ়ি যোৱা দেখা পোৱা গৈছে এই সময়ৰ লগে লগে এইবিলাক পৰিৱৰ্তন কিছু মানে বহুত পৰিমাণে পৰিৱৰ্তন আমি দেখি আহিছোঁ আগৰ তুলনাত